হেল্ল' ঐ কি কৰিছ' ময়ো এনেই আছোঁ ৰ' আজি ভাতিবেলা কি কৰিম বুলি ভাবিছ' অঁ এনেই ইমপৰ্টেণ্ট কাম চামটো নাই পিছে অঁ অঁ মই ভাবিছিলোঁ এপাক দেবাংগী গাৰ্ডেনৰ পৰা ফুৰি আহোঁ নেকি অঁ তাৰমানে দেবাংগী পাৰ্কত এতিয়া নতুন নতুনকৈ আৰু কিবাকিবি মেৰামতিও কৰিছে আমিতো সেইখনত গৈয়ো পোৱা নাই অঁ এপাক পিছে ফুৰি আহিব পাৰি আৰু সকলোৱে লগ লাগি ভালো লাগিব অঁ অঁ অঁ কিবা এটা খাই মেলি এনেকৈ ফুৰ্ত্তিও লাগিব দিয়াচোন মনবোৰো ভাল লাগিব আমি এনেকেৈ যাব পাৰি গোটেইখিনি লগ হৈ পেলাই অঁ অঁ ঘৰতে এনেই আছোঁ আৰু নহ'লে তই এটা কাম কৰিবিচোন আৰু কোনোবা যায় নেকি তই সুধিবিচোন নহ'লে ফোন কৰি হ'লেও

অঁ অঁ অঁ সেয়ে গোটেইখিনি লগ হৈ মেলি গ'লে আৰু ভালো লাগে দেচোন অঁ বেছি হ'লে বেছিয়ে ভাল লাগে আৰু তাতে ফটো চটো অলপ উঠিম অকণমানি অলপ ধেমালি ফূৰ্ত্তি কৰিম আৰু সেনেকৈ আৰু দুজনী তিনিজনী হ'লেও ভাল নালাগে বা অলপ বেছি হ'লে ভাল লাগে আৰু অঁ অঁ অঁ বহুত ভাল হৈছে বোলে মানে আমি যোৱাও নাই দেচোন তেনেকৈ

কিন্তু মানে যে গৈতো যোৱাতো হোৱাই নাই দেচোন আমাৰ অঁ অঁ আছে বোলে ৰেষ্টোৰেণ্টো আছে আমি ঘৰত আৰু তেনেকৈ খাই নাযাওঁ তাতে পাৰ্কৰ পৰা উভতি আহোঁত তাতে কিবা কিবি খাই আহিম দে অঁ অঁ তই হেৰি কৰিবি তেনেহ'লে তই অঁ ইহঁতক ফোন কৰি এতিয়াই শুধি চা কি কয় যদি কাৰো একো প্ৰব্লেম নহয় তেন্তে ওলাব ক' আমি চাৰে চাৰি পাঁচমান বজাত পাৰ্ক পোৱাকৈ যাম অঁ অঁ তই কৈ দিবি সিহঁতক ফোন কৰি অঁ অঁ ঠিক আছে হ'ব দে বাৰু